মই এটা জানুৱাৰী মাহত চুৱেটাৰ কিনি আনিছিলোঁ অনলাইনৰ যোগেদি এনেই সচৰাচৰ মোৰ অনলাইন ব্যৱহাৰ নহয় মাজে মাজে কেতিয়াবা হয় আৰু যে চুৱেটাৰটো পিন্ধি আহি বহুত ভাল লাগিছে দেখাতো বহুত ধুনীয়া এনে দোকানত কিনিব লাগিলে হাজাৰ বাৰশ টকা পৰিব কিন্তু অনলাইনত মই ছশ টকাতেই হৈছে কিন্তু এতিয়া পিন্ধি বহুত ভালেই লাগি আছে ভালেই লাগিছে